অঁ কওক অঁ অঁ হয় বাইদেউ কওক অঁ অঁ কওকচোন অঁ বাইদেউ আমাৰ ইয়াত ব্যৱস্থা বহুত ভাল আপুনি কওকচোন আপুনি কিমানজন আহিব মানুহ অঁ পাঁচ ছজন মান আপোনাক হোটেল লাগে অঁ অঁ অঁ আপুনি আহি যাব মই আপোনাক টিকেট ব্যৱস্থাটোও কৰি দিম এইটো লাগিবই ন আচ্ছা আচ্ছা প্ৰাইচতো আমি মানে আগত সব শুনি লওঁ যে আপুনি আমাৰ পৰা কি কি সহায়টো ল'ব তাৰপিছতহে আমি ক'ব পাৰিম মানে আমাৰ হোটেলো আছে আপুনি তাত খাব বিচাৰেনে অঁ বাইদেউ বহুত বহুত বঢ়িয়া বহুত বঢ়িয়া আমাৰ তাত বহুত ভাল ভাল ব্যৱস্থা আছে আপুনি কেতিয়া আহিব টাইমটো কৈ দিয়ক আমি আপো আপোনাক প্ৰাইচটো কৈ আছোঁ কেতিয়া আহিব বাইদেউ অঁ নেক্সট উইকত আহিব তেনেহ'লে আপোনাৰ খোৱা বোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ফুৰা আৰু সবখিনি মিলাই তাৰপৰা ওলাই বাইদেউ আপোনাৰ পঞ্চাছ হাজাৰমান লগিব নাই নাই বেছি কোৱা নাই আজিকালি বাহিৰত গ'লে ইমান পইচা দিব লাগেই বাইদেউ অলপ কমাব পাৰোঁ অলপ ডিচকাউণ্ট দিব পাৰোঁ আপুনি মানে থাৰ্টি ফাইভটো বাইদেউ অলপ বেছিয়ে কম হৈ যায় আমাৰোতো চলিব লাগিব ন' আপুনি এই আপুনি আপুনি এটা কাম কৰক আপুনি ফৰটি থাউজেণ্ড দি দিয়ক অঁ ফৰটি থাউজেণ্ডত আপোনাক আমি চব ফেচিলিটি দি দিম আপোনাৰ হোটেলৰ ব্যৱস্থা কৰি দিম খোৱা বোৱাৰ ব্যৱস্থা কৰি দিম আপোনাক ফুৰাৰ ব্যৱস্থা চব ব্যৱস্থা আমি কৰি দিম বাইদেউ অঁ অঁ অঁ ঠিক আছে দিয়ক আহিব ভালকৈ আহিব